সাধাৰণতে বেলেগ বেলেগ ভাষা কোৱা দুজন মানুহৰ মাজত ভাষাৰ আদান প্ৰদান হওঁতে পোনপ্ৰথমে মোৰ মতে দুয়োগৰাকী ব্যক্তিয়ে সমিলমিলৰ যোগেদি এজনে আনজনৰ ভাষাটো আয়ত্ব কৰাৰ চেষ্টা কৰে হয়তো দুই এটা শব্দৰ যোগেদিয়ে তেওঁলোকে কেতিয়াবা নিজৰ ভাৱ প্ৰকাশ কৰে ইয়াৰ উপৰি তেওঁলোকে হাতৰ বিভিন্ন আকাৰ ইংগিত বা মুখৰ বিভিন্ন অভিব্যক্তিৰেও তেওঁলোকে নিজৰ ভাৱ আদান প্ৰদান কৰিবলৈ চেষ্টা কৰে